হেল্ল' এয়া ডেলিকেছিৰ নম্বৰ হয়নে ডেলিকেছিত লাগিছেনে এই মই মানে অৰ্ডাৰ এটা কৰিছিলোঁ মোৰ মানে আলহী অহা কথা আছিলে তাৰপিছত মই মানে এনেকৈ পিজা দিছিলোঁ বিৰিয়ানী দিছিলোঁ পোলাও দিছিলোঁ তাৰপিছত আলহীখিনি মানে আহিলে আহি পেলাই লগে লগে চাহ খালে আৰু চাহ খাই পেলাই গুচি গ'ল সেইকাৰণে মানে এই অৰ্ডাৰটো মই কেন্সেল কৰাও বুলি ভাবিছোঁ যদি বেয়া নাপায় এই বস্তুখিনি বেলেগতে হেৰি কৰি দিয়ক মোৰ অৰ্ডাৰটো কেন্সেলে কৰি দিয়ক তাৰ বাবে ফোন কৰিছিলোঁ বেয়া চেয়া নাপাব আকৌ